আমি ধৰক এতিয়া ভাত বনাবলৈ ওলাইছোঁ কাৰণ এতিয়া সচৰাচৰ সেই কামটো হ'ল মাইকী মানুহৰ মতা মানুহৰ নহয় কিন্তু তাৰ ভিতৰতো অসুবিধা সুবিধাৰ মাজেৰে কেতিয়াবা ভাতকিটা বনাবলগীয়া হয় ঘৰখনত যেনে এতিয়া সৌ আজি অলপ দিনৰ আগতে মোৰ আইগৰাকীৰ হাত এটা ভাগিল এতিয়া হাত এটা ভাগি যেতিয়া তেখেত পৰি থাকিল তে খোৱা বোৱাটো বৰ ৰন্ধা বঢ়াটোতো এতিয়া মোৰ দায়িত্বত আহি গ'ল কিন্তু যদিও আগত নাজানিছিলোঁ এতিয়া বনাবলৈ শিকিছোঁ কাৰণ কিয় বনাবই লাগিব এইটো কাৰণে কাৰণ অসুবিধা সুবিধাৰ মাজেৰে এতিয়া ধৰক ভাতকিটা বনাবলৈ যাওঁতে আইসকলৰ যদি এঘণ্টা লাগে আমাৰ অন্ততঃ ডেৰ দুঘণ্টা লাগিব কাৰণ এইটো কাৰণেই লাগে আমি ধৰক তাৰ তৰিকাবিলাক নাজানো এতিয়া ভাতকিটা বনাবলৈ যাওঁতে আপুনি আগত চাউল কিটা ধুই ল'ব লাগিব শাক চবজিকিটা কাটি ল'ব লাগিব দালিকিটা ধুই কৰি ল'ব লাগিব চৰু কেৰাহীকেইটা ধুই ঘঁহি আগতীয়াকৈ ঠিক ঠাক কৰি ল'ব লাগিব লৈ আপুনি জুই জ্বলাওক বা গেছ থকা হ'লে বেলেগেই আচলতে আমাৰ গেছত বনোৱাতো খুব কম হয় আমি চৌকা জুইতেই ভাতকিটা বনাওঁ সেয়েহে আমাৰ টাইমটো অলপ বেছি লাগে সেইটো কাৰণে আৰু এতিয়া লাহে লাহে ভাতকিটা বনাবলৈ শিকিছোঁ আৰু যদিও শিকিছোঁ ধৰক আইগৰাকীয়ে বনালে যিটো টেষ্ট হয় বা আগৰ মাহঁতে বনাওঁতে যিটো টেষ্ট হয় এতিয়া আমাৰ সেই সেইটো টেষ্টত আমি আনিব নোৱাৰোঁ যদিও বনাইছোঁ আমি সেইটো টেষ্টত আনিব নোৱাৰোঁ আৰু আৰু এটা কথা অৱশ্য়ে আগৰ শাক চবজি আৰু এতিয়াৰ শাক চবজিৰ বহুত পাৰ্থক্য় আছে আগৰ কোনো সাৰ সুৰ তেনেকুৱা নিদিয়ে ঘৰতেই প্ৰতি চবজি পোৱা যায় আপোনাৰ ক'লামাহ হওক মাটিমাহ হওক মচুমাহো আগত কৰা আমি দেখিছোঁ তেনেকৈ ধৰক জিকা আলুৰপৰা ধৰি কেৰেলাৰপৰা ধৰি সমস্তখিনি ঘৰখনত পোৱা যায় কিন্তু আজিকালিতো ঘৰত একো বস্তুৱে পোৱা নাযায় কাৰণ কিয় আজিকালি এটা বেয়া বস্তু ওলাই গ'ল সিহঁত এই বান্দৰ জাতিটো বান্দৰ জাতিটো য'ত থাকে মানে সেই গাঁওখনত বা সেই গৃহস্থীৰ ঘৰত কোনো আপুনি ফলমূল তেনেকৈ লৈ খাব নোৱাৰে ৰুই পেলাই খাব নোৱাৰে গতিকে আমি সকলো বজাৰৰপৰাই কিনি আনিবলগীয়া হয় আৰু বজাৰৰপৰা কিনি আনিবলৈ যাওঁতে ধৰক আজিকালি চব ব্য়ৱসায়ে যেতিয়া ধাণ্ডাত লাগিল আপোনাৰ সকলোতে সাৰ দিয়া হ'ল সকলোতে সাৰ দিয়ে আপুনি জিকা এক কিলো কিনি আনক আপুনি যদি কিনি আনি লগে লগে নাখায় কালিলৈ দেখিব মানে টোটোৰা পৰি গ'ল লেৰেলা পৰি গ'ল ভাতকেৰেলা এক কিলো কিনি আনক আপুনি দুদিন থৈ দিয়ক দেখিব পকি গ'ল গতিকে শাক চবজি মানে তেনেকুৱা হ'ল আৰু সেইবিলাক শাক চবজি খাই খাই খাই খাই এতিয়া আজিকালি প্ৰায় মানুহৰে বেমাৰ মানে কোনোজনৰ বেমাৰ নাই বুলি ক'ব নোৱাৰে প্ৰায় মানুহৰে বেমাৰ যিহেতু চব আমি সাৰৰ ওপৰত চলিবলগীয়া হ'ল সাৰ খাবলগীয়া হ'ল প্ৰতি চবজিতে সাৰ থকা হ'ল সেয়েহে আমি মানে ভাতকিটা বনাবলৈ যাওঁতে অকণমান চিন্তাই কৰিব লাগে যে চবজি কি কৰি কি ল'ম বা দালি বনাম এতিয়া দালি খালি দালিয়েটো আমি ভাতকিটা খাব নোৱাৰোঁ তাত চবজিখন লাগিবই এতিয়া চবজিখন বনাবলৈ যাওঁতে আপুনি কি বনাম কি কৰিম মানে অকণমান চিন্তা কৰিবলগীয়া হয় তাৰপিছত আপুনি চবজিৰ পাচিটো আনি চাব তাত মানে গোটেই লেৰেলা পৰি পৰি আছে কেৰেলা হওক আপোনাৰ ধুন্দুলীয়ে হওক জিকা হওক কিবা হওক মানে চব লেৰেলা পৰি পৰি আছে আৰু সেইবিলাক হৈছে আচলতে সাৰৰ কাৰণে গতিকে এতিয়া আমি চব সাৰে খাবলগীয়া হৈছে সাৰেই খাই আছো বুলি ক'ব পাৰি